হয় মই ৰান্ধিবলৈ যাওঁতে আমি বিভিন্ন ধৰণৰ ঈশ্বৰৰ নাম আৰু বৰগীতেৰে আমি আলোচনা কৰোঁ বেছি আৰু মোক সহায় কৰি দিয়ে লগত মোৰ ছোৱালী লগত বোৱাৰী তেওঁলোকে মোক শাক পাচলি কটাত সহায় কৰি দিয়ে আৰু আমি তেনেকৈ ঈশ্বৰৰ না নাম কীৰ্তন বা নাম আমি গায়ে আমি ৰান্ধিব লাগে বুলি সিহঁতৰ লগত আলোচনা কৰোঁ কাৰণ খাদ্য বস্তু ৰান্ধোঁতে অন্য কথা আলোচনা হ'ব নাপায় তাত ঈশ্বৰৰ নাম থাকিব লাগে আৰু লগতে ভক্তিমূলক কিছুমান আধ্যাত্মিক তাত সোমোৱা আমাৰ বিশেষ প্ৰয়োজন আছে বুলি আমি জানো অঁ নামৰ সকামত পোৱা আমি যিখিনি অভিজ্ঞতা আমি ৰান্ধোঁ সেইখিনি তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰি আমি সময়টো তেনেকৈ ৰন্ধা বঢ়া হয়